আমাৰ সমাজত কৈবেত্ৰ মাছমৰীয়াসকলে বেছিকৈ মাছ মাৰে আমাৰ অসমীয়া সমাজে কমকৈ মাছ মাৰে কৈবেত্রসকলে মাছ মাৰি টকা পইচা উপাৰ্জন কৰে তেনেকৈ ঘৰ চলি থাকে